মই গ্ৰন্থমেলালৈ গৈ বহুত ভাল পাওঁ গ্ৰন্থমেলাত যিবি বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় আৰু তালৈ গৈ মই বহুত ভাল পাওঁ যিহেতু কিতাপ পঢ়ি মই ভাল পাওঁ সেইকাৰণে কিতাপ কিনিও মই ভাল পাওঁ আমাৰ যিখন আমাৰ খেলপথাৰ আমাৰ যিখন টাউন সেই টাউনত কি কৰা হয় প্ৰতি অ বছৰে প্ৰতি বছৰে দহ পোন্ধৰ দিনৰ কাৰণে গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয় আৰু তালৈ প্ৰায়ে মই মোৰ বন্ধু বৰ্গৰ পৰিয়ালবৰ্গৰ সকলোৰে লগত যাওঁ গ্ৰন্থমেলালৈ আৰু গ্ৰন্থমেলাৰ কিতাপ কিনি পাইছো কিতাপ পঢ়ি ভাল পাওঁ আৰু কিতাপ কিনিও ভাল পাওঁ সেইবাবে গ্ৰন্থমেলালৈ গৈ কিতাপ কিনি পাইছোঁ মই